অঁ আকাংক্ষী কোৱা এই নক'বা আৰু আছোঁ দিয়া ডিঙিটোতে মূৰটো লগাই বাকী তোমালোকৰ খা খবৰ ভাল কোৱা কিয় ফোন কৰিলা

কি বস্তু বা এতিয়া এই শাক পাচলি আমাৰ ইয়াতে দাম মানে খাৰুপেটীয়া বজাৰখন আছে খাৰুপেটীয়া বজাৰত তোমাৰ শাক পাচলিৰ দামটো কম হয় কিন্ত আকৌ চব সাৰ প্ৰয়োগ কৰে সেইকাৰণে আমি তাৰ নাখাওঁৱেই তেনেকুৱা শাক পাচলি বাকী মাছ মাংস দামটো ইমান বেয়া নহয় আমাৰ এইফালে ভাল বাৰু এতিয়া ব্ৰয়লাৰ এশ আশী টকা তাৰপিছতে মাছটো অঁ লোকেল মাছটো সেই দুশ দুশ বিছ আঢ়ৈশ এনেকুৱাই হয় আৰু এনেই বৰফ দিয়া মাছ আছে আৰু বৰফ দিয়া মাছৰ পৰাটো আৰু এইটো কিমান হেৰি আমি তেনেকে ব্যৱহাৰ নকৰোঁৱেই বৰফ দিয়া মাছ অঁ লোকেল মাছেই খাঁও শাক পাচলি হেৰি হয় পটল এতিয়া ত্ৰিছ টকামান হয় জিকা ত্ৰিছ টকা আৰু ভেণ্ডী চেণ্ডী এইবোৰো সেই বিছ ত্ৰিছ টকা লেচেৰা চল্লিছ টকা কালি বজাৰত বাকী তেনেকুৱাই আৰু বজাৰবোৰ কেতিয়াবা বজাৰ বেছিও হয় তাতকে দাম কেতিয়াবা কমো হয় তেনেকে ক'ব নোৱাৰি বাৰু

অঁ অঁ আমাৰ সেই জানখনৰ তাত আকৌ হেৰিও পায় এই কি কয় মাংস পিছে ৰেটটো অকমান বেছি হয় আৰু ব্ৰয়লাৰটো ইনেই খাছী মাংসটো আৰু সাতশ টকা অঁ আমাৰ ইয়াত দাম কম আমাৰ তাতে মঙলদৈ বজাৰ আছে নহয় মঙলদৈ বজাৰটো মানে আৰু কম ৰেটতো পোৱা যায় অঁ ঠিক আছে ঠিক আছে বাৰু বাকী ঘৰৰফালে ভাল নহয় অঁ হ'ব বাৰু